অ হয় কওকচোন বাইদেউ অ অ

তোমাৰ ঘৰত দি থৈ আহিব লাগিব নেকি ঘৰত তোমাৰ ঘৰটো কোনফালে আছিলে বাৰু অ মানে মই আজিকালি নোঘূৰোঁ মই দোকানত বহোঁ আজিকালি মোৰ ইয়াতে থকা ল'ৰা এটা মই পঠিয়াই দিম যদি ঘৰত দিবলগীয়া হয় আৰু মাছটো গুচাই দিব লাগিবনে নে মানে কাটি দিব লাগিব নেকি অ তেতিয়াহ'লে আমি মানে ঘৰত দি থৈ আহিলে ত্ৰিছ টকা এটা বেছিকৈ লওঁ আৰু আৰু সেই ত্ৰিছ টকাটো কিন্তু দিব লাগিব বাইদেউ

হয় হয় হয় একদম ভাল মাছ পাব সেইটো চিন্তাই কৰিব নালাগে নাই নাই নাই একদম কাইলৈ লাগে ন'

আৰু আৰু মই হব দিয়ক দুশ দুশকৈ দি দিব আৰু ইফালে ত্ৰিছ টকাকৈ থাকিবই

অ ঠিক আছে বাৰু আমাৰ ল'ৰাটো সিফালে ছয়টামান ছয়টামান বজাত যায় সেইফালে তাৰ হাততে দি পঠাম হ'ব ছয়টা বজাত অ ঠিক আছে বাৰু ঠিক আছে হ'ব দিয়ক